অঁ অঁ হয় হয় কওকচোন হয় কওকচোন অঁ এই কাপোৰ লৈ দাম আৰু এই আপোনাক বা কেনেকুৱা লাগে এতিয়া হয় নেকি এই অঁ অঁ এই নতুন কাপোৰ এটা আহিছে ৰ'ব বৰ ধুনীয়া কাপোৰ এটা আইছি ক'লা অঁ এই মই দেখে মই দেখে আছোঁ ৰ'ব নতুন কাপোৰ এটা এই এইটো আৰু এইটো এইটোৰ এতিয়া দামে বহুত হ'ব হ'ব আকা এইটোৰ কাপোৰটো ভাল

এই এইটো এতিয়া পেণ্টটোত ত' এনেই এক হাজাৰ মানেই ল'ব এইটোত এতিয়া অঁ তেনেতো হয়েই ৰেডিমেটটো দুই একশ আঢ়ৈশ টকাতো পায়েই যায় প্ৰায় কিন্তু এইটো কোৱালিটিটো খুব ভাল পিন্ধি বিৰাট আৰাম পাব আৰু আপুনি একবাৰ পিন্ধি চালে গম পাব আৰু একদম অ'য়ে একদম বঢ়িয়া আৰু এইবিলাক অঁ অঁ একবাৰ পিন্ধি চোৱাৰ পিছত আকৌ পিন্ধিবই লাগিব এতিয়া কমত বুলি কওঁতে ইতা এ শেষত সেই চিলাইটোৰ পে যাব আৰু এতিয়া অলপ কম অলপ কমাই দিব পাৰিম আৰু বাট্ এশ মান টকা এহ পিচটো কৰি ল'লি এহ আপোনাক আকৌ বেলেগত লৈ যাই চিলেলিও সেয়ে হ'ব দে দৰ্জীনো কোনে এনেই চিলে দিব কিন্তু আমাৰ দৰ্জীৰ কোৱালিটিটো বেলেগতো পিন্ধি ভাল পাব একদম ফিটিংটো বঢ়িয়া হ'ব অঁ এই য'তে ত'তে চিলালে আকৌ ফিটিংটো ভাল নহ'লে পিন্ধিও আৰাম নাপাব এই যোৰা ইতা ইতা চাৰ্টটোতো ত' পাঁচশ মান টকাই পৰে এতিয়া পোন্ধৰশ হয় কিবা এটা কাৰণত দুইশ টকাত এটা কমে দিব আৰু তেৰশ টকা এটা দিবা লাগিব আৰু যোৰা তাৰে কমত ন'ৰিম দে

তেৰশ মান লাগবোয়ে দিয়ক একেবাৰে এই চিনাকি বুলিহে আৰু মই অলপ কমাই দিছোঁ আৰু হয় এই হাজাৰত ন'ৰিম হাঁ হাজাৰত অঁ আনাই পৰা নাই সিমান তে হাজাৰত নিব লাগিলে কাপোৰটো অলপ বেলেগ কাপোৰ ল'ব লাগিব আৰু ইতা অঁ এই কাপোৰটো হাজাৰত ন'ৰিম একা এই পেণ্টটো সলাই দিলে চাৰ্টটো বাৰু হ'ব সেইটোহে পেণ্টটো সলাই দিলে হ'ল আৰু বেলেগ এটা লাগে অলপ কম দামী চাই অঁ একবাৰ চাই ল'ব পাৰে পিছে ট্ৰাই কৰি চাওকচোন বাৰু একো কথা নাই নহয় অঁ এই বেয়া কিয়া পাম বাপৰে বাপৰে কমত পালে আপোনাৰ ভাল দেচুন আমাৰো অঁ দিব পাৰিলে আমাৰো ভালহে দে বাৰু ঠিকে আছে তেতিয়া হ'লি চাই লওক বাৰু নহ'লি আকৌ আইভো বাৰু একো কথা নাই অঁ

অঁ অঁ অঁ অঁ অঁ নাই কিবা অলপ ল'লি ল'ব দিয়ক একো কথা নাই সেইটো আৰু একো কথা নাই নহয় চিনাকি মানুহ হ'ব দিয়ক বাৰু পিছে আহক যায় বেলেগ এখন ট্ৰাই কৰি চাওক বাৰু একো কথা নাই অঁ অঁ অঁ নহ'লি আইভো বাৰু একো কথা